প্লাম মইশ্ব'ৰাইজাৰ ক্ৰীমটো যেতিয়া মই ব্যৱহাৰ কৰিছিলোঁ সেই সময়ত মোৰ মুখত বহুত গুটি বা শালমইনা আছিল এমাহ মান ব্যৱহাৰ কৰালৈকে মই কোনো ফল পোৱা নাছিলোঁ তাৰপিছত লাহে লাহে মই ফল পাবলৈ ধৰিলোঁ কিন্তু ক্ৰীমটো ইউজ কৰি থকাৰ সময়তে মোৰ মুখখনত শালমইনাৰ পৰিমাণ বৃদ্ধি হৈ গৈছিলে আৰু মই তেতিয়া খুবেই ভয় খাইছিলোঁ তথাপিতো মই ক্ৰীমটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা নাছিলোঁ তাৰ কেইদিনমান পিছত যেতিয়া দুমাহ আঢ়ৈ মাহমান হ'ল তাৰপাছত শালমইনাখিনি নিজে নিজেই কম হ'বলৈ ধৰিলে আৰু এইটোৱেই মই মানে বেয়া ফল বুলি ভাবো আৰু এটা বেয়া ফল হৈছে যে যেতিয়া ক্ৰীমটো আমি অলপ বেছি পৰিমাণ লৈ পেলাই মুখত ব্যৱহাৰ কৰোঁ আৰু ৰ'দত ওলাই যাওঁ তেতিয়া ছালখন বহুত তেলেতীয়া হৈ যায় আৰু ক'লা যেন অনুভৱ হয় নিজকে ক'লা ক'লা যেন অলপ বেছি অনুভৱ হয় যি কি নহওঁক সকলো বস্তুৰে ভাল ফল বেয়া ফল থাকেই মই বেয়া ফলতকে ভাল ফল বেছিকে পাইছোঁ